লিখনি অনুপ্ৰাণিত বুলি ক'লে যিসকল সাহিত্যিকৰ কিতাপ উপন্যাস পঢ়োঁ তেওঁলোকৰ যি বিষয়ৰ ওপৰত কিতাপ লিখে সেইবোৰেই অনুপ্ৰাণিত কৰে তদুপৰি বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত যি ধৰণৰ লিখা থাকে ফেচবুকতো বিভিন্ন লিখকে বিভিন্ন ধৰণৰ বস্তুৰ ওপৰত লিখে যিবিলাক সামাজিক সমস্যা ইছ্যু থাকে সেইবিলাকৰ সেইবিলাকে প্ৰভাৱিত কৰে মূলতঃ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সামাজিক সমস্যাই গা কৰি উঠে তাৰ ওপৰত লিখা যায় তদুপৰি বিশেষকৈ দৈনন্দিন জীৱনত ঘটি থকা বস্তুবোৰৰ ওপৰতে বস্তুবোৰেই মোক বিশেষকৈ লিখাৰ প্ৰতি অনুপ্ৰাণিত কৰে